অঁ কোনে কৈছে বাৰু অঁ কওকচোন অঁ হয় বাৰু

অঁ অঁ অঁ অঁ অঁ এতিয়া খালী হ'বলে তেনেকুৱা মানুহ মানে আছে কিন্তু ওৱান উইক মানৰ পাছত হে খালী হ'ব চাগে

অঁ আপুনি কেতিয়া মই এনে চাই চাই লওঁ আৰু কেইটা ৰুম লয় আপোনালোকে সেনেকৈ যদি এটা এটা ভাগৰকৈ লৈ তেতিয়া কম পৰিব এটাচ বাথৰুম থাকে কিছুমান ৰুমত কিছুমানৰ নাই এনেকৈ আৰু ত' চাই চাই আছে আৰু অঁ

অঁ আপুনি মানে একজেক্ট টাইমটো ক'ব কোনটো তাৰিখে মানে আহিব তেতিয়া মানে অকণ সুবিধা হয় আৰু অঁ অঁ তেতিয়ালৈকে চাগে ওলাব দেই এজন এজন অঁ এজন আছে ওলাবলগীয়া বিহু আগত যায় নে পাছত যায় সেইটো মানে ইমান এতিয়ালৈকে কনফাৰ্ম হোৱা নাই

ওচৰত বেলেগত অঁ পাব আমাৰ আমাৰ একদম ওচৰত বুলিয়ে ক'ব পাৰি মানে পাঁচ মিনিট লাগিব আৰু অঁ অঁ আমাৰ ইয়াত পাই যাব কিন্তু সেয়াই আৰু অকণমান টাইম ৰখিব লাগিব

আপুনি মানে কেতিয়া আহিম বুলি ভাবিছে বিহু আগত নে পাছত অঁ তেন্তে ওলাব লাগে দেই

অঁ আপুনি এতিয়া অঁ কৈ যাওক অঁ

অঁ অঁ আপুনি মই কনফাৰ্ম কৰিলে ফোন কৰিম বাৰু এতিয়া আপুনি কোনখিনিৰ পৰা কৈ আছে আপুনি মানে ক'ৰ পৰা কৈ আছে অঁ গুৱাহাটীৰ পাৰা ন ইয়াত আছে নি আপোনাৰ কোনোবা চিনাকী মানুহ ইফালে চিনাকি মানুহ

অঁ অঁ

অঁ অঁ

আপুনি মানে কিমান দিনৰ কাৰণে থাকিব ইয়াত আমি ইয়াত এই আমাৰ ইয়াততো প্ৰথমতে চিকিউৰিটি ফিছো লয় দেই কৈ দিছোঁ মানে আগতে কথাটো কিছুমানে মানে দিব নিবিচাৰে ন অঁ ত' আগতে এইবিলাক কনফাৰ্ম কৰি লৈছোঁ আৰু

অঁ অঁ

অঁ আপোনাক মানে চেল্ফ কুক থকাটোৱ লাগে ন অঁ

অঁ অঁ অঁ অঁ মানে চেল্ফ কুক অঁ চেল্ফ কুকটো লাগে কাৰণেহে হেৰি সেই মানুহ সেই মানুহখিনি মানে আছে অঁ অঁ

অঁ পি জি খালী আছে পাঁচটামান ৰুম আপুনি পি জি পাৰি পাৰিলে হ'লে এতিয়াই আহিব পাৰিলে হ'লে অঁ আপুনি দিগদাৰ হ'ব অঁ

অঁ অঁ অঁ আপুনি কিমানজন থাকিব অকলে নে নে আৰু কোনোবা আছে লগত অঁ অঁ ঠিকে আছিলে সেইটো সেইটো নহ'লে এবাৰ চাব ভাবি কেনে মই কোৱাটো ভাড়া ঘৰত দুটা থাকে দেই লগতে হেৰি কিছুমানত এটাচ বাথৰুমো আছে কি কিটচেনটোতো থাকিবই

হেৰি সেইটোত দুটা ৰুম আছেতো ত' ফাইভ কে মান যায় আৰু মানে ফাইভ কে বাকী মানে লাইটৰ বিল সেইবিলাক এক্সট্ৰা আৰু পানী চাৰ্জ আৰু লাইটৰ বিল

ছিকিউৰিটি মানি মানে হেৰি ছিকিউৰিটি মানি টেন কে লাগিব মানে দুটা টু মানথৰ মানে ভাড়া এটা লাগিব আৰু কিছুমানে নিদিয়ে ন বস্তু বাহনি লৈ কিনে যায়গে যে

সেইবিলাক চাব লাগে অঁ বুজিছোঁ বুজিছোঁ অঁ অঁ অঁ

তেখেত শিৱসাগৰ হয় শিৱসাগৰ অঁ ত' তাতেই এতিয়া মানে ট্ৰাঞ্চসফাৰ পালে যাবগৈ মানে হ'ব বাৰু ৰাখিছোঁ তেনেহ'লে অঁ ঠিক আছে ঠিক আছে অঁ অঁ